মই দহটা প্লাষ্টিক কণ্টেনাৰ অৰ্ডাৰ দিছিলোঁ কিন্তু মোৰ ভাগৰ যিকেইটা বস্তু আহিলে বস্তুকেইটাৰ কোনো কোৱালিটিটিও একো ভাল নহয় আৰু বস্তুটো একেবাৰে হালকা যিটো প্লাষ্টিকৰ বস্তু সেইটো প্লাষ্টিক অৰ্জিনেল দিয়া নাই বস্তুটোৰ ৰংটোও গৈছে হেঁচি দিলে ভাগি যায় আৰু তাক ব্যৱহাৰ কৰিবলৈও বহুত প্ৰ'ব্লেম হয় সেইটো বস্তুৰ ব্যৱহাৰ কৰি মই একো ভাল পোৱা নাই সেই বস্তুটোৰ মই একো ভাল পোৱা নাই সেইকাৰণে মোক বেলেগ ভাল বস্তু দিলে ভাল আছিলে কিন্তু এইটো দিয়া কাৰণে মই ইমান সুবিধাজনক যেন লগা নাই এই বস্তুটো মই ৰিটাৰ্ণ কৰিম আৰু মোক ভাল বস্তু দিলে ভাল হ'ব কিন্তু এনেকুৱা বেয়া বস্তুটো বাৰে বাৰে নেদেখাকৈ অৰ্ডাৰ দিওঁ আহি যায় আহি যোৱাৰ পাছত বস্তুটো ব্যৱহাৰ কৰিবলৈ অসুবিধা হয় যিটো কোম্পানীত আমি অৰ্ডাৰ দিওঁ সেইটো বস্তু তাৰ পৰা ভাল আহিলে আমাৰ সুবিধা হয় ব্যৱহাৰ কৰিব নোৱাৰা বস্তুটো লৈ আমাৰ একো প্ৰয়োজন নাই সেইকাৰণে যিটো বস্তু অৰ্ডাৰ দিওঁ সেই বস্তুটো ভালকৈ আহিব লাগে তেতিয়া আমাৰ ধৰি লওক ব্যৱহাৰ কৰিবলৈও সুবিধা হয় একেটা কামকে দহবাৰ কৰি ভাল নালাগে যিহেতু আপোনালোকে কোম্পানী পিনৰ পৰা অনুৰোধ জনাইছোঁ যিটো বস্তু দিয়ে সেইটো ভাল দিব লাগে যাতে আমাৰ কাষ্ট'মাৰবোৰৰ কাৰণে অসুবিধা নহয় যিটো বস্তুৰ ভাল হ'লে ভাল হয়